আমাৰ গাঁওখনৰ নাম হৈছে শলাল গাঁও আৰু এই শলালগাঁৱৰ ঐতিহাসিক ঘটনা আমি আগতে ককাৰ আইতাৰ মুখত শুনিছিলোঁ আৰু কিছুমান আমি গাঁৱৰ ওচৰে পাঁজৰে থকা ডাঙৰ যিসকল আমাৰ জ্যেষ্ঠ ব্যক্তি আছে তেখেতসকলৰ মুখৰ পৰাও আমি শুনিছিলোঁ কিন্তু কিমান দূৰ সত্য সেইটোহে গম নাপাওঁ যিহেতু মুখ বাগৰি ইতিহাসৰ কিছুমান কাহিনী মুখ বাগৰি বাগৰি আহে আৰু মুখ বাগৰাৰ লগে লগে সলনিও হৈ আহে গতিকে কিছুমান কথা আছে যি আমাৰ নাম শলাল গাঁৱৰ নামৰ লগত জড়িত শলাল নামৰ এজন ব্যক্তি আছিলে যিজন আহোম ৰজাৰ দিনৰ পৰা আছিল বুলি কোৱা শুনো আৰু তেখেতসকলে তেখেতে এ আমাৰ এই শলালখনত শলালৰ আমাৰ এই ইন্দিৰা গান্ধী হাইস্কুলৰ ঠিক পিছফালে এখন খেলপথাৰ আছে আৰু সেই খেলপথাৰখনত তেওঁ বহুত তেওঁ মানে নিজৰ সৈন্য দল লৈ আহি ইয়াত খোপনি পুতিছিলহি যুদ্ধ বিগ্ৰহৰ সময়ত বুলি কোৱা হয় আৰু পুৰণি যি হৈছিলে মান অহাৰ সময়ত আৰু সেই ঠাইতে শলাল নামৰ যিজন ব্যক্তি আছিলে তেখেতৰ মূৰব তেখেত মুৰব্বী আছিল আৰু তেখেতে সেই ঠাইতে এ বাহৰ পাতিছিলহি কাৰণে এই আমাৰ ঠাইখনৰ নামো শলাল হ'ল বুলি কোৱা শুনো আৰু সেই শলালেই শদিয়াখোৱা গোঁহাই বুলি যিজন আছিল সেইজনেই সেই ঠাইত সেই নাম ল'লে বুলিও মই এটা শুনিবলৈ পাইছিলোঁ আৰু তাৰ পাছত শলাল গাঁৱত যি আমাৰ পুৰণি মইনা পাৰিজাত আছে অৰ্থাৎ আমাৰ এটা পুথিভঁৰাল আছে সেই পুথিভঁৰালটি বাট নাম হৈছে বাতৰি বুটলা মইনা পাৰিজাত এই বাতৰি বুটলা মইনা পাৰিজাতৰ যিসকল গুৰি ধৰোঁতা আছিল তেখেতসকলৰ মুখতো মই শলাল গাঁৱৰ নামটো শুনিছিলোঁ এডাল শিকলি বা শিকলিয়ে তেওঁক বান্ধি ৰাখিছিল কাৰণেও শলাল বুলি কোৱা হয় বুলি কোৱা হয় আৰু আমাৰ গাঁৱত এ দুটা নামঘৰ আছে সেই নামঘৰ দুটাও বহুত পুৰণি হয় প্ৰায় এ ডেৰশ বছ ডেৰশ দুশ বছৰমানৰ পুৰণিৱেই হ'ব বৰ্তমান সময় নিৰ্মিত অৱস্থাটো আছে যিহেতু আধাৰশিলা বহুত পুৰণি হয় তাৰ পাছত আমাৰ গাঁওখনৰ ইটোমূৰত এটা শিৱ মন্দিৰ আছিল আৰু সেই শিৱ মন্দিৰটোৰ এটা আখ্যান আছে বহুত পুৰণি হয় এই বিষয়ে মই বৰ সঠিককৈ নাজানো তথাপিও এই শিৱ মন্দিৰটো বহুত জাগ্ৰত বুলি আমাৰ গাঁৱৰ ৰাইজে মানি লয় আৰু সেইকাৰণে প্ৰতি সোম সোমবাৰে সোমবাৰে ইয়াত পূজা এভাগ কৰা হয় আৰু এনেদৰে শিৱৰাত্ৰি কৰা হয় শাওন মাহৰ গোটেইকেইটা সোমবাৰতে বিভিন্ন ঠাইৰ মানুহ আহি পেলাই আমাৰ ইয়াত মনোকামনা পূৰণৰ কাৰণে প্ৰাৰ্থনা জনায় এনেদৰে আকৌ আমাৰ এটা বিষ্ণু মন্দিৰ আছে এই বিষ্ণু মন্দিৰভাগিও আমাৰ পুৰণি কোনোবা এজন ব্যক্তিয়ে সৰুকৈ স্থাপন কৰিছিল বৰ্তমান তাত এতিয়া আমাৰ বিবাহ বা বিভিন্ন ধৰণৰ আ পূজা অৰ্চনাৰো সুযোগ সুযোগ সুবিধা আছে আৰু বহুত দূৰ দূৰণিৰ পৰা আহি পেলাই ইয়াত তেওঁলোকে নিজৰ কাৰ্যবিলাক সমাধান কৰেহি এনেদৰে আমাৰ গাঁৱৰ কিছুমান ঐতিহ্য আছে আৰু আমাৰ ইয়াত এখন আ প্ৰাথমিক বিদ্যালয় আছে আৰু এখন

এনেদৰে বিভিন্ন ধৰণৰ ঐতিহাসিক ঘটনা আছে সেয়াই আমাৰ গাঁওখনৰ বৰ্তমানো ঐতিহ্য গৰিমা বজাই ৰাখি আছে আৰু অলপ দিন পূৰ্বে আমাৰ গাঁৱত এই বাতৰি বুটলা মইনা পাৰিজাতৰ হীৰক জয়ন্তী হৈ গৈছে আৰু সেয়াই আমি তাৰ পৰাই আমি গম পাওঁ যে আমাৰ গাঁৱৰ ইতিহাস অতি প্ৰাচীন আৰু সেই ব্যক্তিসকলে গঢ়ি থৈ যোৱা আমাৰ ককা আইতাসকলে তেওঁলোকৰ একক প্ৰচেষ্টাৰ ফলত গঢ় লৈ যোৱা আমাৰ অসমৰ আমাৰ লখিমপুৰ জিলাৰ ভিতৰতে এখন এটা গৌৰৱময় অঞ্চল পানীগাঁৱৰ শলালগাঁও ৰাসলীলা চাবলৈ দূৰ দূৰণিৰ পৰা মানুহ আহে এই অঞ্চলটোৰ ভিতৰতেই সকলোতকৈ এ উন্নতমানৰ আধুনিক আৰু পুৰণি এই সকলোবিলাক সংমিশ্ৰণৰে ৰাসলীলাখন কৰা হয় আৰু এয়াই আমাৰ গৌৰৱ হয়